আমাৰ ইয়াত চাবলগীয়া বহুত ঠাই আছে তেনেকুৱা চিনেমা হল অনুৰাধা চিনেমা হল আৰু বন্দনা চিনেমা হল আৰু প্ৰাগজ্যোতিষ চিনেমা হল গুন্না চিনেমা হল আৰু ৰাইন' হল আৰু জেগা চাবলৈ হ'লেও খেলপথাৰৰ নাম নেহেৰু ষ্টেডিয়াম আছে লতাশিল আছে জৰ্জ ফিল্ড আছে বৰ্ষাপাৰা আছে আৰু বহুত ধুনীয়া ধুনীয়া উদ্যান আছে নেহেৰু পাৰ্ক আৰু দীঘলী পুখুৰী আছে আৰু শ্ৰদ্ধাঞ্জলি কানন আৰু অটল উদ্যান আছে বিনামূলীয়াত একো নহয় আজিকালি সবতে পইচা লাগে আজিকালি বিনামূলীয়াত কি হয় বিনামূলীয়াত একো কামতে নাহে আজিকালি পইচা নহ'লে একোতে নাহে পইচা লাগিবই